অঁ মই এই নিউজ লাইভৰ পৰা কৈছিলোঁ আমি মানে দীপৰ আমি মানে দীপৰ বিলত কেনেকৈ মাছ মাৰে সেই বিষয়ে এটা নিউজ কৰিব বিচাৰিছোঁ আপুনি আমাক অলপমান জনাব পাৰিব নেকি অঁ

অঁ অঁ আৰু আপোনালোকে কেনেকুৱা ধৰণৰ মাছ পায় লোকেল মাছ পায় নে অলপমান বিদেশী প্ৰজাতিৰ মাছ পায় কেনেকুৱা ধৰণৰ মাছ পায়

দীপৰ বিলত কেনেকুৱা ধৰণৰ কি কি মাছ পোৱা যায়

অঁ কিমান কিমান ডাঙৰ ডাঙৰ চাইজৰ পায়নে সৰু সৰু চাইজৰ পায় অঁ অঁ অঁ সেই মাছবোৰ আপোনালোকে মাৰি পিনে কি কৰে ক'ৰবাত বিক্ৰী কৰে নে ঘৰত খাবলৈ ব্যৱহাৰ কৰে

অঁ ধন্যবাদ আপুনি মোক ইমানখিনি তথ্য দিয়াৰ বাবে অঁ অঁ দিয়ক